আজিকালি আটাইতকৈ বেছি ব্যৱহৃত এপবোৰ যেনে ইউটিউব হোৱাটছএপ ইন্ষ্টাগ্ৰাম ফেচবুক আদি কিছুমান সুবিধা হ'ল যে আমি দেশ বিদেশৰ কথাবোৰ গম পাব পাৰোঁ আৰু লগতে বিভিন্ন জেগাৰ মানুহবোৰৰ লগত সংযোগ আমি গঢ়ি তুলিব পাৰোঁ কিছুমান অসুবিধা হ'ল ইয়াৰ নিগেটিভ চাইদো আছে আমাৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক হয় বেছি ফোন ইউজ কৰিলে বা এইবোৰ এপ ইউজ কৰিলে আমাৰ পঢ়া শুনাত কিছুমান বাধা জন্মে টাইম কন্জিউম কৰে